আমাৰ অসমীয়া ভাষাটো মানে বহুত ৰসাল আৰু তাৰ অসমীয়া ভাষাটো শিকিবৰ কাৰণে বহুত ডাঙৰ ডাঙৰ মানুহে মানে হিন্দী কোৱা মানুহে বহুত ডাঙৰ ডাঙৰ মানুহে আৰু চেষ্টা কৰি আছে অসমীয়া ক'বলৈ ভালকে এতিয়ানো পাৰা নাই কিন্তু আমাৰ অসমীয়া ভাষাটো সকলোতকৈ মৰমৰ অসমীয়া ভাষাটোৱে আৰু আমাৰ যেনেকে হিন্দী চিনেমাৰ ইণ্ডাষ্ট্ৰি আছে হেনেকে অসমীয়া চিনেমাৰো ইণ্ডাষ্ট্ৰি আছে এটা ভাল নাম আছে অসমীয়াৰ চিনেমাৰ আৰু বহুত হিন্দী গায়ক গায়িকাই অসমীয়া অসমীয়া গীতো গাইছে আৰু সিহঁতে অসমীয়া গীত গাব বহুত ভাল পায় আৰু আমাৰ সেনেকে হিন্দীৰ যেনেকে হিন্দীৰ বহুত কেইটা ভাষা আছে সেনেকে হেৰিৰো আছে অসমীয়াৰো আছে যেনেকে বড়ো ৰাভা মিচিং কাৰ্বি সেনেকুৱাকে অসমীয়া ভাষাও আছে আৰু অসমীয়া ভাতৰ অসমীয়া ভাষাটো আৰু মানে ধৰ বহুতে আহি বহুত চেষ্টা কৰিও মানে শিকি শিকি যায় অসমীয়া ভাষাটো আৰু বহুতৰ শিকিব বহুত ইচ্ছা সেই গতিকে আৰু